আমি পঢ়া বিদ্যালয়খনত তেতিয়াৰে পৰা পুথিভঁৰাল ব্যৱস্থাটো আছিল আৰু আমি পঢ়া সময়ছোৱাত পুথিভঁৰালত বিভিন্ন ওচৰ চুবুৰীয়া মানুহে তাত বহুতো কিতাপ দিছিল আৰু সেই কিতাপবোৰে আমি শৈশৱৰ পৰা পঢ়া মনত আছে আমি মোৰ জীৱনত প্ৰথম পুথিভঁৰালৰ পৰা আনি পঢ়া কিতাপখনেই হ'ল বুঢ়ূী আইতাৰ সাধু যিখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল তাৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাৰ বিভিন্ন ৰাম্য ৰচনাৰ পৰা আৰম্ভ কৰি হেমচন্দ্ৰ বৰুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কিতাপ পত্ৰ আমি পঢ়িছিলোঁ সেইসময়ত আমাৰ ঘৰবোৰত প্ৰায়ে অভিধান নাছিল আৰু আমি আমাৰ এই অসমীয়া ভাষাৰ হেমচন্দ্ৰ বৰুৱাৰ যিখন হেমকোষ এই হেমকোষখন আমি আমাৰ বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা আনি আমি ঘৰত শব্দকোষখন ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত যেতিয়া আমি লাহে লাহে মহাবিদ্যালয়ৰ ফালে গ'লো তেতিয়াও আমি কিন্তু অভিধান কিনিব পৰা নাছিলোঁ আৰু সেই অভিধানৰ ব্যৱস্থাটো আমি কৰিছিলোঁ একমাত্ৰ পুথিভঁৰালৰ পৰা আমাৰ শৈশৱৰ পুথিভঁৰালখনৰ পৰা আৰু এই শৈশৱৰ পুথিভঁৰালখনেই আমাক আচলতে শিক্ষা জীৱনত বহু সময়ত বহু ধৰণে আমাক সহায় কৰি আহিছিল আচলতে কিতাপ পঢ়াটো মানৱ জীৱনৰ কাৰণে এটি সাৰ্থক জীৱন বুলি মই ভাবোঁ সেয়ে সকলো সময়তে যিমানখিনি পৰা যায় অন্ততঃ পুথি অধ্যয়ন কৰাতো আমাৰ কাৰণে অতিকে প্ৰয়োজনীয় আৰু এইটো দৃষ্টান্ত ৰাখিব লাগে বুলি মই আটাইৰে ওচৰত অনুৰোধ জনাইছোঁ